বৰ্তমান সময়ৰ লগে লগে আজি আমি দেখিবলৈ পাইছো যে ভাৰতবৰ্ষৰ বিভিন্ন ভাষা ভাষী লোকৰ লগত আমাৰ অসমীয়া ভাষাটো যি স্বকীয়তা সেই স্বকীয়তা বৰ্তমান নাইকিয়া হয় হোৱা যেন মোৰ অনুমান হৈছে আজি অসমীয়া ভাষাটোৱে এনেকুৱা এটা জেগালৈ মূৰ গতি কৰিছে যেন হৈছে যে অসমীয়া ভাষাটো এটা নিজস্ব যিটো স্বকীয়তা সেই স্বকীয়তাটো প্ৰায় আঁতৰি বৰ্তমান এনেকুৱা এটালৈ গতি কৰিছে য'ত হিন্দী বঙালী বিভিন্ন ভাষা ভাষী ভাৰতবৰ্ষৰ অন্য ভাষা ভাষীৰ লোকসকলৰ সেই গোটেই এটা সংমিশ্ৰিত এটা ভাষালৈ যেন পৰিৱৰ্তন হৈছে সেইটো আমাৰ অনুমান হৈছে এইটো কাৰণেই হৈছে হয়তো মোৰ এটা অনুমান হয় যে অসমত বৰ্তমান অসমীয়াসকল সংখ্যালঘু হ'বলৈ গৈ আছে যি যিসকল অসমৰ বাহিৰৰ ভাষা ভাষী লোক আজিৰ তাৰিখত অসমত আহি এনেধৰণে গোজাই গঁজালি মেলি আছে যে তেখেতসকল গঁজালি আৰু গোজেই গঁজালি মেলিছে যে তেখেতসকলৰ সেই সংমিশ্ৰিত ভাষাটোৱে অসমীয়া ভাষাটোক আজিৰ তাৰিখত ম্লান কৰি দিছে বুলি আমাৰ অনুমান হৈছে এই বিষয়ে মই বিভিন্ন সভা সমিতিত কৈছোঁ বা যি বিভিন্ন ঠাইলৈ যাওঁতে মই কৈছোঁ যে আমি অসমীয়া আমি আমাৰ অসমীয়া ভাষাটো জীয়াই ৰখাটো আমাৰ প্ৰত্যেকজন ব্যক্তিৰে কৰ্তব্য আৰু দায়িত্ব কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ ল'ৰা ছোৱালীখিনিকো আজিৰ তাৰিখত এনেকুৱা কিছুমান বৰ্তমান সময়ত অলিয়ে গলিয়ে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ইংৰাজী হিন্দী ভাষাটোক প্ৰাধান্য দি এনেধৰণে ল'ৰা ছোৱালীক শিক্ষা দিবলৈ লৈছে সেই শিক্ষা দিবলৈ যাওঁতে অসমীয়া ভাষাটো তাত ব্যৱহাৰ কৰিবলৈ মই অলপ দেৰি আগতে কৈছোঁ যে অসমত অসমীয়াসকল সংখ্যালঘু হ'বলৈ গৈ আছে তাৰ কাৰণটো হৈছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ বিভিন্ন ব্যক্তিসকল আহি অসমত অন্যবিলাক বেপাৰ বাণিজ্য কৰাৰ লগতে শিক্ষাৰ ক্ষেত্ৰখনতো তেখেতসকলে বেপাৰী মনোবৃত্তিৰে অধিগ্ৰহণ কৰিছে আৰু তাৰ ফলশ্ৰুতিত আজি আমি দেখিছো ডন বস্ক স্প্ৰিং ডেল্ট বা কেন্দ্ৰীয় বিদ্যালয়ৰ আৰ্হিত যিসকল যিবিলাক বিদ্যালয় গঢ়ি উঠিছে সেই বিদ্যালয়বিলাকত অসমীয়া ভাষাটোক নৎসাত কৰি সেই শিক্ষকসকলে তথা সেই বিদ্যালয়বিলাকৰ পৰিচালকসকলে অসমীয়া ভাষাটো ক'লে যেন এটা ডাঙৰ অপৰাধ হয় যি অপৰাধৰ আমি আজি বিভিন্ন প্ৰিণ্ট মিডিয়াতে হওঁক ইলেকট্ৰ'নিক মিডিয়াতে হওঁক আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে অসমীয়া সংস্কৃতি অসমীয়া ভাষাটো যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কয় তেওঁলোকক শাস্তি বিহাৰ আমি বিষয়েও আমি প্ৰিণ্ট মিডিয়াই হওঁক ইলেকট্ৰ'নিক মিডিয়াই হওঁক দেখিবলৈ পাইছোঁ সেইটো কাৰণে আমি মই সমূহ অসমীয়া লোকক এটা এই মঞ্চৰপৰাই আহ্বান জনাওঁ যে তেওঁলোকে যাতে নিজৰ সন্তানটোক বা তেওঁলোকে যি বিদ্যালয়তেই নামভৰ্ত্তি নকৰক কিয় সেই বিদ্যালয় কৰ্তৃপক্ষক বাধ্য কৰিব লাগে তেওঁলোকে অসমীয়া ভাষাটো যাতে সংযোগী ভাষা হিচাপে নহয় প্ৰধান ভাষা হিচাপে তেওঁলোকৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক শিকায় এইটো মোৰ তেওঁলোকৰ যোগেদি সেই বিদ্যালয় কৰ্তৃপক্ষলৈ কঠোৰ সকিয়নী ইয়াকে কৈ মই